মই মোৰ শস্যৰ উৎপাদনশীলতা আৰু গুণগত মান উন্নত কৰিবলৈ বিভিন্ন ধৰণৰ কৌশল ব্যৱহাৰ কৰোঁ যেনে ধৰক মই মোৰ মাটিডৰাত জৈৱিক সাৰ ব্যৱহাৰ কৰোঁ আৰু সময়ে সময়ে মই মাটিডৰাৰ গুণগত মান সঠিক হৈ আছেনে নাই তাৰ বাবে পৰীক্ষা পৰীক্ষাও কৰোঁ ইয়াৰ উপৰি মই মোৰ মাটিডৰাত পোক পতংগবোৰ মাৰিবলৈ কীটনাশক দ্ৰব্য ব্যৱহাৰ নকৰোঁ কিয়নো কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিলে মাটিডৰাৰ গুণগত মান কমি যায় যাৰ ফলত শস্যবোৰ উৎপাদনশীলতা বৃদ্ধি হোৱাৰ বিপৰীতে কমহে হয় সেইবাবে মই কী কীট পতংগবোৰ নাশ কৰিবলৈ জৈৱিক ধৰণে বিভিন্ন উপায় অৱলম্বন কৰোঁ আৰু মই মোৰ শস্যৰ উৎপাদনশীলতা আৰু গুণগত মান উন্নত কৰিবলৈ পানীৰ ব্যৱস্থাটো ভালদৰে ৰাখো কিয়নো পানী নহ'লে যিকোনো শস্য উৎপাদন উৎপাদন উন্নত হোৱাতকৈ হ্ৰাস হোৱাহে দেখিবলৈ পোৱা যায় সেইবাবে মই জৈৱিক সাৰ পানী আৰু জৈৱিক ধৰণে কেন প্ৰস্তুত কৰিবলৈ চেষ্টা কৰোঁ যাৰ ফলত মোৰ উৎপাদনশীলতা আৰু গুণগত মান উন্নত হয়